হেল্ল' কোনে কৈছে হয় নেকি ক'ত যাব অ ঠাইডোখৰৰ নাম ডাঙৰ বাছে লাগিব চাগৈ আপোনাক আছে আমাৰ বাছৰ ভিতৰত আলটা বাছটো আছে নতুন মডেলৰ আৰু চাৰিচকীয়া ছয়চকীয়াখন আছে টেভেলাৰ

সুবিধা হয় এইটো ক'ৰপৰা যাবনো মৰিগাঁৱৰ পৰা যাব ন' অ মৰিগাঁৱৰ পৰা গ'লে সেইখিনিতে আৰু কলেজৰ ওচৰতে

অ হ'ব সোতৰ তাৰিখে গ'লে সোতৰ তাৰিখলৈ এইটো হৈ যাব বাৰু এতিয়া হেৰিতো আপোনালোকে আমিতো ভাড়াটো এতিয়া আপোনাক সদ্য়হতে তালৈ আপুনিতো ত্ৰিছ হেজাৰ টকা লওঁ

দুদিনত আপোনাৰ এই পঞ্চাছ হেজাৰ টকা দিব লাগিব জাৰ্ণিটো বহুত তেলৰ দাম বাঢ়িল জানে আপোনালোকে আৰু মাজে মাজে আপোনাৰ হেৰিও দিব লাগে এই টোলগেটতো পইচা দিব লাগে ওম টোলগেটৰ কাৰণে অ কিমান বা অ ন'

ঠিক আছে ঠিক আছে অ ঠিক আছে বাৰু হ'ব দিয়ক অ অ ঠিক আছে অ হ'ব দিয়ক অ